ইয়াৰ কাৰণটো মই হিমা দাসৰ খেলৰ প্ৰতি থকা প্ৰবল ইচ্ছা হেঁপাহ আৰু সাহস বুলিয়েই ভাবোঁ আৰু হীমা দাসৰ মাক বাপেকেও তাই খেলৰ প্ৰতি গুৰুত্ব দিছিল তাই খেল খেলি ভাল পায় বুলি এখন সুন্দৰ প্লেটফৰ্ম দিছিল সেয়েহে তাই এগৰাকী ইমান ভাল খেলুৱৈ হ'ব পাৰিলে মই প্ৰতিজন অভিভাৱকলৈ অনুৰোধ জনাব বিচাৰিছোঁ হিমা দাসৰ দৰে আমাৰ সন্তানেও যাতে এক খেলি পিনি অসমত নাম কৰক হিমা দাসৰ দৰেই আগবাঢ়ি যাওক কাৰণ খেল আমাৰ স্বাস্থ্যৰ কাৰণেও উপযোগী